সাধাৰণতে চহৰ বা গাঁৱলৈ বিশেষ বিশেষ কামবোৰতে ওলাই যোৱা হয় যিহেতুকে চহৰলে যোৱা হয় বেংকলে যোৱা হয় নিজৰ নিজৰ কামত হওক বা গোটৰে কামত হওক তেনেকুৱা ধৰণৰ কিছুমান কাম লৈ পেলাই যোৱা হয় আৰু বিশেষ কাম ল'ৰা স্কুল নিয়া ৰাতিপুৱা আৰু পাছবেলা সেইটোতো সদায় পেৰেণ্টছ হিচাপে অভিভাৱক হিচাপে সেইটো দায়িত্ব থাকে দায়িত্বটো আছেই ৰাতিপুৱা ল'ৰা স্কুলত থোৱা আৰু দুপৰীয়া অনা আৰু বিশেষ গাঁৱৰ ওচৰলৈ গাঁৱৰ ওচৰৰ গাঁও বুলি ক'লে বিয়া সবাহ সকাম নিকাম সেইবোৰত যোৱা হয় আৰু ওচৰ চুবুৰীয়াখিনিৰ ওচৰত এনে যেনে ধৰণৰ ইঘৰে সিঘৰে আমাৰ অসমীয়া মানুহৰ ইঘৰে সিঘৰে অহা যোৱা সেইটো মৰম চেনেহ থকা ইঘৰে সিঘৰে সকাম নিকাম পতা হ'লে যোৱা হয় বা ন খোৱা হয় তেনেকুৱা ধৰণৰ কামবিলাকত যোৱা হয় আৰু বিয়া সবাহ খাবলৈ ইখন গাঁৱে সিখন গাঁৱে তেনেকে ওচৰৰ গাঁঁওবিলাকলে যোৱা হয় আৰু ভিঅ' গোট যিহেতুকে গাঁৱৰ ৰাইজৰ মাজত হেৰিয়ত গোটৰ এখন মিটিং হয় সপ্তাহিক মিটিং সপ্তাহে সপ্তাহে এখন সপ্তাহিক মিটিং হয় আৰু ভিঅ' মিটিং অলপ বেলেগ এখন গাঁৱত হোৱা হয় যিহেতুকে কেবাটাও গোট গোটৰ মাজতে এটা এটা ভিঅ' হয় তেনেধৰণৰ ভিঅ' মিটিঙলৈও সেই যোৱা হয় মাহে মাহে আৰু আৰু হেৰি চহৰ ওচৰ চহৰ বুলি ক'লে পাছবেলা টাইমখিনিত আমি বিশেষকৈ শৰীৰ চৰ্চাৰ কাৰণে অলপ ওলাই যোৱা হয় ফিল্ডলে প্ৰায় সৰহ সংখ্য়ক তাই সেই দিন দিনেই আমি শৰীৰ চৰ্চাৰ কাৰণে অলপ ওলাই যোৱা হয় আৰু তেনেকুৱা আৰু যোৱা হয়